যুগ যুগ ধৰি অসমৰ অৰ্থনীতি কথা ক'বলৈ গ'লে প্ৰথমতে অসমৰ অৰ্থনীতি ইমান টনকিয়াল নাছিল ঊনৈছশ সাতচল্লিছ চনত ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা লাহে লাহে অসমৰ অৰ্থনীতি বি বিকাশ হ'বলৈ ধৰিছে ৰাজ্যখনৰ প্ৰথমতে আগতে ব্ৰিটিছসকলে চিনাকি কৰি থৈ যোৱা চাহপাতৰ পৰা চাহপাত উৎপাদন কৰি অসম বিশেষভাৱে আৰ্থিকভাৱে আগবাঢ়ি যাবলৈ লৈছে অসমৰ পাঁচ ছখন জিলাত এতিয়া ডাঙৰ ডাঙৰ কোম্পেনীৰ আণ্ডাৰত হওক বা নিজৰ ঘৰুৱা ক্ষুদ্ৰ চাহ খেতিয়কে হওক বহু বহুত টন চাহ উৎপাদিত উৎপাদন কৰি আছে তাৰপিছত বিশেষকৈ খাৰুৱা তেল গুৰুত্বপূৰ্ণ খাৰুৱাতেল উৎপাদনৰ ক্ষেত্ৰত আমাৰ অসম যথেষ্ট এতিয়া আগবাঢ়ি গৈছে ভাৰতৰ মানে মেইন জিডিপিৰ কিমান পাৰ্চেণ্ট আমাৰ অসমৰ খাৰুৱা তেলে মানে হেৰি কৰি আছে খাৰুৱা তেল